হয় এবাৰ ডিব্ৰুগড় গৈছিলোঁ বহুত দিগদাৰ হ'ল দেই নাই ৰাস্তা বৰ এটা ভাল নহয় বহুত দূৰলৈকে ৰাস্তাটো মানে কাম কৰি থকাৰ কাৰণে বেয়া হৈ আছে মটৰ চাইকেল দুবাৰ তিনিবাৰ ৰাস্তাতে বন্ধ হৈ গৈছে তাৰপৰা মেকানিক নাই খোৱা বোৱা প্ৰব্লেম বহুত দেৰি লাগে তালৈ যাওঁতে আপোনাৰ ৰাস্তা ভাল হোৱা পাছতহে চিন্তা কৰিব পাৰি আকৌ যাবলৈ বৰ্তমানলৈকে হোৱা নাই বুলিয়ে গম পাওঁ